ভৌগোলিক দিশৰপৰা চালে অসম এখন পাহাৰে আৱৰা উখল মাখল ওখ চাপৰ থকা ঠাই আৰু সেয়াৰ অসমানতাৰ বাবে পাহাৰ নদ নদী আদিৰ অসমতাৰ বাবে ইয়াক অসম বুলি নামাকৰণ কৰা হৈছিলে অসমৰ সংস্কৃতিত অস ইতিহাস আৰু ভূগোল জড়িত খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু সোমাই থকা দেখা যায় যেনেদৰে আমাৰ কৃষি বিষয়ক উৎসৱ বিহু অসম মানে বিহু আৰু বিহু মানেই অসম ৰঙালী ভোগালী কাতিকে ধৰি তিনিটা বিহুৰ সমন্বয়ে অসমত বহুত বেছি পৰিমাণৰ কৃষি সোমাই আছে আৰু সেই কৃষিৰ লগত ভূগোল জড়িত হৈ আছে শস্য যেতিয়া মানুহে ৰুৱে বা সিঁচে বা সেইখিনি সময়তে বৰষুণ পৰে তো সেইখিনি সময়তে অসমত বহাগ মাহত ৰঙালী বিহু উদযাপন কৰা হয় ৰঙালী বিহুত মানুহে আনন্দ কৰে ফূৰ্তি কৰে আৰু অসমীয়াৰ অসমৰ বিভিন্ন ধৰণৰ যিহেতু জাতি জনগোষ্ঠী আছে মিচিং জনগোষ্ঠীয়ে সেইখিনি সময়তে আলি আই লৃগাঙৰ পৰম্পৰা পালন কৰে ৰঙালী বিহুত মানুহে ধান ধান ৰোৱাৰ সময়তে যি ৰঙালী বিহু পালন কৰা হয় ৰঙালী বিহুত মানুহে নাচে বাগে গীত জুৰে বৰষুণক আহ্বান জনাই বৰষুণৰ কামনা কৰে আৰু খেতি বাতিৰ যাতে তেওঁলোকে একো অসুবিধা নহয় সেইটো কাৰণে কৰে আন এটা হৈছে কাতি বিহু বা কঙালী সেইখিনি সময়ত ধান গছবোৰ যিহেতু কৃষিজীৱি মানুহ সেইখিনি সময়তে ধান গছবোৰ বহুত বেছি পৰিমাণে বাঢ়ি যায় আৰু ধানত ঠোক মেলিবলৈ ধৰে সেই ঠোকৰ সময়ত মানুহে বিভিন্ন ধৰণে যাতে সেইবোৰ গছ বা অন্যান্য পোক পতংগই নধৰে তাৰবাবে তেওঁলোকে সেৱা কৰে সেৱা কৰাৰ লগতে সেৱা কৰি পেলাই সেইসমূহৰ ভালৰ কাৰণে প্ৰাৰ্থনা জনায় শস্য চপোৱাৰ আন এটা উৎসৱ হৈছে ভোগালী বিহু আৰু ভোগালী বিহুত মানুহে শস্য চপাই শস্য চপোৱাৰ লগতে ঘৰৰ আত্মীয় স্বজন আৰু বিভিন্ন ধৰণৰ লোকৰ লগত গৈ পেলাই আনন্দ উৎসৱ পালন কৰে ইতিহাস হৈছে এটা জাতিৰ আয়ুসৰেখা আৰু ইতিহাসৰ লগত মানুহৰ বিভিন্ন ধৰণৰ জড়িত হৈ আছে লগতে ইয়াৰ সংস্কৃতিটো ইতিহাসে প্ৰভাৱ পেলাইছে ঐতিহাসিক প্ৰভাৱৰ কাৰণে ৰংঘৰৰ বাকৰিত আজিও বিহু উদযাপন কৰা হয় কাৰণ ইয়াতে ইতিহাসৰ অন্যান্য সমল আহোমসকল আহোম সম্প্ৰদায়ৰ গোটেইবোৰ মানুহ ইয়াৰ লগতে জড়িত